আমি খেতিয়ক মানুহ গোটতো আছোঁ কিন্তু আমি চৰকাৰৰ ফালৰ পৰা গৰু ছাগলী পোহাৰ ট্ৰেইনিং বা সাহাৰ্য্য হিচাপে আমি আজিলৈকে একো পোৱা নাই কিন্তু গোটলৈ ফৰ্মবোৰ আহে ছাগলী পোহা হাঁহ পোহা গৰু পোহা কিন্তু গোটৰ ফৰ্মতে আমি লিখি দিছোঁ কিন্তু আজিলৈকে আমাৰ ইয়াত এইবোৰ একো দিয়া নাই কিন্তু মোক যিটো ভাইটিয়ে কৈছে সেই ভাইটিটো লখিমপুৰত তেওঁবিলাকৰ তাত হেনো এইবোৰ গৰু ছাগলী ট্ৰেইনিং দিছে পইচা দিছে গৰু ছাগলী ল'বলৈ কিন্তু আমাৰ মাজুলীত সেইবোৰ ক'তো একো দিয়া নাই ট্ৰেইনিং দিয়া নাই আৰু গোটত থাকিলে যিটো নাথাকিলেও সেইটো গোটৰ ফালৰপৰা আমি আজিলৈকে একো পোৱা নাইকিয়া আৰু আমি খেতিয়ক মানুহ খেতি কৰিবলৈকে সাধি আহিলোঁ আৰু খেতিকে কৰি আছোঁ আৰু খাবলৈ পাওঁ বা নেপাওঁ বা সময়ত খেতি কৰিছোঁ পথাৰলৈ গৈছোঁ বাৰীত শাক পাচলি এডাল দি দিছোঁ আমি গোটৰ ফালৰপৰাও একো গুটি শাক শাকৰ গুটি বা অন্য গুটিও গোটৰ ফালৰপৰাও পোৱা নাই চৰকাৰৰ ফালৰপৰাও পোৱা নাই আমি কাৰোৰেপৰা কাৰোৰেপৰা পোৱা নাই আমি মুঠতে নিজে খেতি কৰিছোঁ আৰু খাইছোঁ কোৱা শুনিছোঁ বাৰু দক্ষিণপুৰৰ ছাইডে যোৰহাটৰ ছাইডে এইবোৰ ক'ৰবাত ক'ৰবাত হেনো গৰু ছাগলী ল'বলৈ চৰকাৰৰ ফালৰপৰা ধন দিছে ট্ৰেইনিং দিছে কিন্তু আমাৰ ইয়াত আজিলৈকে এইখিনি পোৱাহি নাই